সাধাৰণ পানী লগা ভাল লগা কৰিবৰ বাবে সাধাৰণতে আগতে পুৰণি দিনত লোকে বহুতো প্ৰতিকাৰ উলিয়াইছিলে যিহেতু পুৰণি দিনত ঔষধৰ তেনেকৈ মানে ডক্তৰ ওলোৱা নাছিলে তাপা ঔষধ তেনেকৈ ওলোৱা নাছিলে সেই গাঁৱৰ লোকসকলে বিভিন্ন এনেকুৱা গছ গছনিৰ জৰিয়তে তেনেকুৱা ঔষধসমূহ উলিয়াব দেখা পোৱা গৈছিলে যিহেতু পুৰণি দিনতো লোকসমূহৰ বহুতো বেমাৰ হোৱা দেখা যায় তাৰ ভিতৰত হ'ল সাধাৰণতে পানীলগা জ্বৰ এই পানীলগা জ্বৰসমূহ বিভিন্ন বৰষুণ তিতিলে বা ঠাণ্ডা পানী বেছিকৈ গাত পৰিলে এই সাধাৰণ পানীলগা জ্বৰটো দেখা পোৱা যায় সেয়েহে ইয়াৰ প্ৰতিকাৰ পাবলৈ হ'লে নিতৌ গৰম পানী ব্যৱহাৰ কৰিব লাগিব অথবা তুলসীপাত তাৰ লগত অলপ মৌ দি পেলাই খালে এই সাধাৰণ পানীলগা জ্বৰ পানীলগাটো ভাল কৰিব পাৰি পানীলগা জ্বৰ ভাল কৰিবলৈ হ'লে গৰমৰ গাত গৰম কাপোৰ আদি পিন্ধি ল'ব লাগে আৰু বিশেষকৈ ইয়াৰ ঠাণ্ডাৰ ঠাণ্ডা লগাৰ বিভিন্ন ঔষধ খাদ্য সেইসমূহ পৰিসেৱন কৰিব নালাগে